অঁ অঁ কি খবৰ

এই হেৰিলে

তেতিয়াটো চুকাফাৰ যিহেতু

তেওঁ হেৰি পৰা আহিছিলে চিনৰ পৰা আহিছিলে চাগে হয় নাই আমি আচলতে চাইনা মানে গ'ম পোৱা নাই তুমি

আজি কালি পাহৰি গৈছোঁ নো কথাবোৰ বুঢ়া হৈছোঁ যে বহুত দিন হ'ল

ৰংঘৰ আছে তলাতল ঘৰো আছে কাৰেং ঘৰো আছে কাৰেং ঘৰলৈ গৈছা নে নাই তোমালোকৰ ঘৰৰ ওচৰত পুখুৰীতো আছে হয় নাই অঁ এইটো বৰগোহাঁই পুখুৰী নি

অঁ অকণমান হে এই লেঙুৰী পুখুৰী বুলি কয় হয়নে এইটো বুঢ়াগোহাঁই নে বৰগোহাঁই

সেইডাল কি হ'ল কথা গম পোৱা নে তুমি অঁ অঁ তললৈ এই তলত খালে চালে পৰি থাকি মানে অঁ খুন্দনাটো চাবলৈ যাব লাগিব চাব লাগিব কিন্তু সেইয়া চৰাইদেউত আছে দে কিছুমান চাবলগীয়া আউ এ যে তোমাৰ ফুলেচৰী মৈদামবােৰ যে সেইবােৰ কিন্তু স্বীকৃতি দি দিব লাগিছিলে এনেই পৰি আছে নহয় সেইবোৰ

অঁ সেইবোৰতো সমানে পাৱাৰফুল ন

ঠিক আছে বাউ দিয়া ঠিক আছে দিয়া